মই এমাজনৰ পৰা এটা ক'লা ৰঙৰ টি চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ টি চাৰ্টটোৰ কাপোৰৰ কাপোৰটো বিৰাটেই ভাল ৰঙটো বিৰাটেই ভাল মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই আহিছে কাপোৰটো গৰমৰ দিনত পিন্ধিবলৈ বিৰাটেই আৰামদায়ক হ'ব আৰু কাপোৰটো বহুত কোমল হয় চুবলৈ বহুত ধুনীয়া আৰু গাত পিন্ধিলে একদমেই গাত একো প্ৰব্লেম নিদিয়ে স্কিণৰ লগত মোৰ চালৰ লগত বিৰাটেই ভাল